অ' কোৱাচোন

ভালেই তোমাক কেনেকুৱা ধৰণৰ বা ৰুম লাগে অ' অ' হয় নেকি ভালে হ'ব তেনেকুৱা ৰুমো আছে

কেতিয়া মানে আহিবা অ' অ' তেতিয়ালৈ ভাল ৰুম পাই যাবা এতিয়া মানে অলপ বেছি হেৰি মানুহবোৰ আহি আছে অ' হ'ব দিয়া